এক জুন দুহেজাৰ বাইছ তিনি জুন দুহেজাৰ বাইছ চাৰি জুন দুহেজাৰ বাইছ পাঁচ জুন দুহেজাৰ বাইছ ছয় জুন দুহেজাৰ বাইছ